এ অ' হয় বৰগাঁও বজাৰৰ ফল মূলৰ দোকানখনত লাগিছেনে নম্বৰটো অ' আপোনাৰ তাত কি কি ফল আছে বাৰু আমাৰ ঘৰত মানে সকাম এটা আছে এইটো কাৰণে আপোনাৰ দোকানৰ পৰা ফল অলপ ল'ম বুলি ভাবিছিলোঁ অ' অ' অ' এতিয়া দাম কেনেকৈ আপোনালোকৰ তাত আপেলৰ অ' অ' আপোনালোকে বাৰু ঘৰত দি থৈ যায়হিনে নে তেনেকুৱা ব্যৱস্থা আছে নে আপোনালোকৰ দোকানত অ' অ' বাকী আৰু তেনেকুৱা কল কেনেকৈ দিয়ে আপোনালোকৰ তাত আষি অ' অ' আমাক এইটো সপ্তাহৰ ভিতৰতে লাগিব অ' ঠিকে আছে বাৰু অ' অ' ঠিক আছে অ' অ' আপোনাক প্ৰয়োজন হ'লে মই জনাম বাৰু ফোন কৰি এতিয়া ৰাখিছোঁ হা ঠিক আছে অ'